মই পোহনীয়া জন্তু ঘৰখনত পুহি বৰ ভালপাওঁ যেনেকুৱা ধৰক গৰু ছাগলী কুকুৰ মেকুৰী হাঁহ পাৰ এইবিলাকো মই পুহি ভালপাওঁ এইবিলাক পুহি মই বহুত উপাৰ্জন কৰিছোঁ যেনেকুৱা মোৰ ঘৰত দুজনী গাই দামুৰী আছে দুইহাল হালোৱা গৰু আছে কুকুৰ এটা আছে আৰু হাঁহ আছে বহুকেইটা পাৰ আছে পাঁচ ছযোৰমান গৰুৰ গাই দুজনীৰে মই দুই এজনী গাইৰ তিনি লিটাৰকৈ গাখীৰ ওলায় গতিকে মই দিনত মই দুইজনী গাই খিৰাই মই ছয় লিটাৰ গাখীৰ পাওঁ এই ছয় লিটাৰ গাখীৰেৰে মই বিক্ৰী কৰি মই বহুতখিনি টকা উপাৰ্জন কৰোঁ তাৰপিছত পাৰ মোৰ পাঁচযোৰ আছে এই পাৰবিলাকৰ মাহে মাহে এযোৰকৈ পোৱালি দিয়ে পোৱালিবিলাক এযোৰৰ দাম আঢ়ৈশ টকা এযোৰত মাহত মই পাঁচযোৰ পাৰ পোৱালি বিক্ৰী কৰি মই এইবিলাক পাৰৰ উত উপাৰ্জনেৰে মই বহুতখিনি লাভৱান হ'ব পাৰিছোঁ হালোৱা গৰু এহাল আছে এইহাল গৰুৰে বাৰিষা কি খৰালি কি হাল বাই বাৰিষা পথাৰত ভুঁই ৰোৱা যায় খৰালি মাহত শাক পাচলি দিয়া যায় হাল বায় গৰু ছাগলীকেইটা মই খুব মৰম কৰোঁ মোৰ খাচী ছাগলী দুটা আছে পঠা ছাগলী তিনিটা আছে মাইকী ছাগলী তিনিটা আছে এইবিলাক বেচা বিক্ৰী কৰিও মই বহুত টকা উপাৰ্জন কৰিব পাৰিছোঁ মই গৰু ছাগলী হাঁহ পাৰ পুহি খুব ভালপাওঁ সিহঁতক মই বহুত মৰম কৰোঁ মই প্ৰত্য়েককে মই নাম দিছোঁ ৰাঙলী এক এজনী গাইৰ নাম ৰাঙলী দিছোঁ আৰু এজনী গাইৰ নাম মই কাজলী দিছোঁ কাৰণ কিয় এজনী গাই ৰঙা আৰু আৰু এজনী গাই ক'লা ক'লা কাৰণে কাজলী দিছোঁ আৰু ৰঙা কাৰণে ৰাঙলী দিছোঁ মোৰ মাত শুনিলে সিহঁতে মোৰ মাত বুজি পায় বহুদূৰৰ পৰাই মাতটো বুজি পায় মানে হেম্বেলিয়াই উঠে ৰাতিপুৱা সিহঁতক দানা পানী দি পথাৰত উলিয়াই দিওঁ গৰু ছাগলীকেইটাক তাৰপিছত দুপৰীয়া চাপৰ আঠিয়া কল ভাতৰ পানী চাউল ধোৱা পানী এইবিলাক দি সিহঁতক দুপৰীয়া ঘৰলৈ আনো আবেলি সিহঁতক চাৰিমান বজাত গৰু ছাগলী কেইটাক এৰি দিওঁ তাৰপিছত পাঁচমান বজাত সিহঁতক ঘৰলৈ যেতিয়া চাৰ পাই সিহঁতৰ পেট ভৰে তেতিয়া সিহঁতক ঘৰলৈ আনো বৰষুণ বৰষুণৰ যেতিয়া দুসপ্তাহ ধৰি বা এসপ্তাহ ধৰি বৰষুণ দি থাকে সিহঁতক ঘৰতে গৰুকেইটাক খেৰ দানা পানী দিওঁ চাপৰ দিওঁ ছাগলীকেইটাক গছৰ পাত বিভিন্ন ধৰণৰ গছৰ পাত দিওঁ চাপৰ দিওঁ ঠিক তেনেকুৱা কৈ ৰখা যায় ছাগলীকেইটাৰ আৰু মই মৰমতে নাম দিছোঁ সিহঁতৰ নাম হ'ল পিংকী মিণ্টু শেৱালি আৰু এজনীৰ নাম বিৰিণা সিহঁতৰ নাম প্ৰত্য়েকৰে একোটা একোটা নামেৰে মতাৰ পিছতে মোৰ ওচৰলৈ দৌৰ মাৰি আহে মই সিহঁতক অতি মৰম কৰোঁ সিহঁতক মই সময়মতে খাদ্য়ৰ যোগান ধৰোঁ খাদ্য় খাব নেপালে সময়মতে সিহঁতে মোৰ ফালে চাই খুব মানে চাই চাই

সিহঁতক মই লালন পালন কৰি বহুত ভালপাওঁ যেতিয়া মই খাচী ছাগলী দুটা বিক্ৰী কৰিব ওলাওঁ বেপাৰী ঘৰত আহি ছাগলী দুটা হাত কৰি লয় নিয়ম নীতিৰ মাজেেৰেই দিওঁ তেতিয়া মই বেয়া লাগি হুক হুকাই মোৰ কন্দা কটা কৰা যায় তেতিয়া আৰু পইচাখিনিলৈ টকা পইচাখিনিলৈ মোৰ মনত নপৰে কেৱল যেতিয়াৰ পৰা সৰুৰ পৰা লালন কৰি লালন পালন কৰি ডাঙৰ দীঘল কৰি মই উপাৰ্জন ল'ব বিচাৰিছোঁ সেইখিনি কথা মোৰ অতীতৰ কথাখিনিহে মোৰ মনত পৰে সিহঁতক বিক্ৰী কৰি উঠি মই হয়তো ৰাতি ভাত পানী নাখাই লঘোণেও পৰি থকা যায় একোটা মাইকী ছাগলীয়ে মোৰ দুটাকৈ পোৱালি দিয়ে পোৱালিকেইটা হৃষ্ট পুষ্ট কাৰণ কিয় মই খুব সিহঁতক যেতিয়া পোৱালি পেটত থাকে তেতিয়া মই ভালদৰে যতন লওঁ আৰু ওচৰৰ ভেটেনাৰীৰ পৰা ডাক্তৰ মাতি আনি সিহঁতক ভিটামিন বেজী টেবলেট বা সিহঁতক গা ধুওৱা মেলুৱা এনেকুৱা কাম বহুত কৰোঁ সিহঁতক যত্ন লওঁ বহুত যত্নেৰে সিহঁতক মই ডাঙৰ দীঘল কৰিছোঁ কৰি মই এইবিলাক বস্তু বিক্ৰী কৰি মই উপাৰ্জন লাভ কৰি ঘৰত বহুত টকা পইচা মই বহুত টকা পইচা মই উপাৰ্জন কৰি মই ঘৰখন সজাই পৰাই লৈছোঁ মই এটা এটাকৈ মই দুটা পকা ঘৰ সাজিছোঁ ল'ৰা ছোৱালীকেইটাকো পঢ়াত মই সহায় কৰিব পাৰিছোঁ মই এইবছৰত মই চল্লিছ হাজাৰ টকা লৈছোঁ পঠা ছাগলী খাচী ছাগলী বিক্ৰী কৰি চল্লিছ হাজাৰ টকাৰে মই ইটা বালি শিল চিমেণ্ট আৰু ঘৰ দুটাত টিনপাত পাইছোঁ এইবিলাকেৰে মই মোৰ মালিকক মই সহায় কৰি দিছোঁঁ আৰু ভৱিষ্যতেও মই ভাবিছোঁ যিহেতুকে এনেকৈ গৰু ছাগলী হাঁহ পাৰ এইবিলাক উপাৰ্জনেৰে ঘৰখন উন্নত কৰিব পাৰি ল'ৰা ছোৱালীকেইটাক উন্নত কৰিব পাৰি নিজকে নিজে ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিব পাৰি গতিকে মই ভাবিছোঁ জীয়াই থকা যিমান দিনলৈ মই জীয়াই থাকোঁ মোৰ দেহত শক্তি থাকে মই এইবিলাক মই দেহাৰে মই টনা আঁজোৰা কৰি বা মই সিহঁতক ডাঙৰ দীঘল কৰি উপাৰ্জন কৰি মই চলিব পাৰোঁ বা উপাৰ্জন কৰিব পাৰোঁ ঠিক এনেকুৱাকৈ মই যিমান দিনলৈ জীয়াই থাকোঁ যদি মোৰ দেহত শক্তি থাকে তেতিয়ালৈকে মই মনতে ভাবিছোঁ মই এই এইবিলাক পুহি পেলাই মই উপাৰ্জন কৰিম বুলি মই ভাবিছোঁ গৰু ছাগলীৰ যিখিনি উপাৰ্জন পালোঁ মই হাঁহ পাৰৰো পাইছোঁ সৰু মই উমনি মই বিশটা কণী উমনিত বহুৱাই চৰাই এটাত মই বিশটা পোৱালি জগাই ডাঙৰ দীঘল কৰি মই হাঁহ মাঘ বিহুৰ ওচৰত বিক্ৰী কৰি মই তিনি চাৰি হাজাৰ টকা লওঁ এট এটা হাঁহত পাঁচশকৈ টকা লওঁ পাৰ এযোৰত আঢ়ৈশ টকাকৈ দুযোৰ পাৰত পাঁচশ চাৰিযোৰ পাৰ পাৰত হাজাৰ টকা গতিকে মই পাৰৰ উপাৰ্জনেৰেও বহুত লাভৱান হৈছোঁ এইবিলাক কৰি মই বহুত ভালপাওঁ আৰু ভৱিষ্যতেও কৰিম বুলি পেলাই মই আশা কৰিছোঁ আৰু কৰিম এইটো চাওকচোন চাওকচোন মোৰটো চাই লওক মই পৰলুৱে নে দুই নম্বৰত প্ৰশ্নটো